অঁ হয় কোনে কৈছে বাৰু

শুনিছোঁ শুনিছোঁ কওকচোন অঁ অঁ লাগিছে কওক

আমি যিটো গেছ ভৰাওঁ সেইটো চব চিলিণ্ডাৰতে সমানেই গেছ ভৰাও আমি যিটো এটাত কম বা এটাত বেছি তেনেকে ভৰাব নোৱাৰোঁ ৰব আপুনি কথাত

গম পাইছোঁ বাইদেউ আপুনি কি ক'ব বিচাৰিছে

নহয় বাইদেউ শুনক আপোনালোকৰ ঘৰত হয়তো গেছৰ ব্যৱহাৰটো বেছি হৈছে সেইকাৰণে কম দিন গৈছে গেছৰ পইচাটো কমাই হ'ব নোৱাৰি সকলো

গম পাইছোঁ আপোনাৰ আপুনি হে এনেকে কমপ্লেইন কৰিছে আজিলৈকে দেখোন মই কাৰো মুখৰ পৰা শুনাই নাই নাই নাই বাইদেউ আমাক কোনেও এনেকে ফোন কৰি কমপ্লেইন কৰা নাই ৰ'ব বাইদেউ আপুনি তেনেকে খং নকৰিব নাই কথাটো তেনেকুৱা নহয় আপুনি বুজি পোৱা নাই আচলতে নহয় বাইদেউ আপুনি অফিচৰ কথাবোৰ গম নাপায় নহয় নহয় আমি গেছ এটা দিয়াৰ পিছত ঘূৰাই অনাটো আমাৰ ৰুল নহয় গম পাইছে বাইদেউ আপুনি তেনেকে ক'লেই মই নহয় বাইদেউ নহয় বাইদেউ শুনক

নাই নাই সেইটো আমাৰ নিয়ম নহয় বাইদেউ এবাৰ পইচা অনাৰ পিছত আমি পইচাটো ঘূৰাই দিব নোৱাৰো বা আমি গেছটো ঘূৰাই আনিব নোৱাৰো কাৰণ আমি বহীখনত ৰেজিষ্টাৰ কৰিছোঁ আপুনি যে গেছটো লৈছে বুলি এইটো মোৰ ব্যক্তিগত নহয় যিহেতু আপোনাৰ পৰা মই কেনেকে ঘূৰাই ল'ম আপুনি কওকচোন দিয়ক দিয়ক আপুনি মোক জনালে মই অফিচত জনাই চাম যে এনেকৈ তেনেকৈ কমপ্লেইন আহিছে বুলি জনাই চাম দিয়ক ক'ৰবাত হয়তো ক'ৰবাত প্ৰব্লেম হ'ব পাৰে কিন্তু হয়তো গেছটো আপুনিও বেছিকে ব্যৱহাৰ কৰিব পাৰে সেইকাৰণেও হ'ব পাৰে দিয়ক বাইদেউ মই অফিচত জনাম বাৰু আপোনাৰ কথা কেইটা হ'ব দিয়ক